আমি চোৱা খেলৰ মেচসমূহ হৈছে ক্ৰিকেট ফুটবল ভলিবল সকলোসমূহেই এই খেলবোৰ টি ভিটো চাওঁ লাইভতো চাওঁ ইউটিউবতো চোৱা যায় হয় বন্ধুবৰ্গৰ সৈতেও এই খেলবোৰ চোৱা হয় আৰু কেতিয়াবা অকলেও চোৱা হয়